প্ৰিয় কিতাপ প্ৰিয় কিতাপ বুলি ক'লেতো কিতাপবোৰ এনেও প্ৰিয় হয় আপোনাৰ বহুত কিতাপ আছে প্ৰিয় হ'বলগা কিন্তু তাৰে ভিতৰত শেহতীয়াভাৱে মই পঢ়িছিলোঁ আপোনাৰ জুৰি বৰগোহাঁইৰ লাজ বুলি কিতাপ এখন

সেই ছোৱালীজনীৰ এনেকুৱা হয় সৰু ছোৱালীজনীৰ ধৰক পঢ়া শুনাও বেছি নাই ঘৰত ল'ৰা ছোৱালীও বহুত তাই তাৰে ডাঙৰ ছোৱালী হয়নে সৰু ছোৱালী হয় তাই এজন বেপাৰী এজনে তাইক প্ৰেমৰ প্ৰৰোচনা দেখাই মেলি তাইক হাৰিয়ানালৈ নে হাৰিয়ানালৈ পলুৱাই নিয়ে হাৰিয়ানাৰ আপোনাৰ এটা জেগালৈ পলুৱাই নিয়ে য'ত আপোনাৰ বেশ্যা ব্যৱসায়টো বহুত ডাঙৰ ব্যৱসায় হয় তাতে যাই সি তাইক এজন মহাজনৰ ওচৰত বিক্ৰী দিয়ে অলপমান কাৰণে আৰু তাতে সেই মহাজনৰ ঘৰত তাইক সেনেকৈ ৰাখে তাই সেনেকৈ ডাঙৰ হয় তাই কান্দে বহুত কান্দে তাই ভাবি যিহেতু সৰু ছোৱালী ষোল্ল বছৰৰ তাই আও ভাও নাপায় জীৱনৰ যে কি কৰিছে কিয় হৈ আছে কি কাৰণে হৈ আছে তথাপিও তাইক পৰিস্থিতিয়ে শিকায় তাৰপিছত এনেকুৱা হয় তাই এটাৰ পৰা আনজনলৈ এনেকৈ যাই যাই যাই যাই শেহত শেষত এটা ঘৰত পৰে যাৰ দেউতাকৰ লগত তাইৰ প্ৰথমতে বিয়া হয় তাৰপিছত দেউতাক ঢুকোৱাৰ পিছত দেউতাকেও এনেকৈ অত্যাচাৰ কৰে ধৰক আৰু নহ'লে কাৰোবাৰ ওচৰত বিক্ৰী দিয়াৰ ভাবুকি দিয়ে এনেকৈ দেউতাকেও অত্যাচাৰ কৰে তাৰপিছত তাই দেউতাক ঢুকোৱাৰ পিছত তাই হয় তাৰ তেখেতৰ পুতেকলৈ বিয়া এনেকৈ বহুত ঘটনা আধাৰিত মুঠতে আপোনাৰ এই ধৰক যোনবোৰ পিছপৰা গাঁৱৰ এগৰাকী ছোৱালীৰ জীৱনটো কিমান কঠোৰ মানে কিমান ধৰক যন্ত্ৰণাময় হ'ব পাৰে কিমান তাই

এনেকুৱাই কথা বৰ্তমান সেইখন আপুনি পঢ়িবলগা হয় যিহেতুকে সঁচা ঘটনাৰ ওপৰত আধাৰিত পঢ়ি কিনি মোক বহুতভাৱে প্ৰভাৱিত কৰিছে